মই এবাৰ ওচৰৰে পাহাৰীয়া ঠাই এডোখৰলৈ ফুৰিবলৈ গৈছিলোঁ আৰু সেই পাহাৰীয়াডোখৰ জেগাৰ নাম আছিল নাগালেণ্ড আৰু গৈ থাকোঁতে গৈ থাকোঁতে এনেকুৱা এডোখৰ বেয়া ঠাই পালোঁ তাত বাইকখনো চলাব নোৱাৰি কাৰণ বাৰিষা কালত গৈছিলো ন সেইবাবে ৰাস্তাবোৰ বহুত বোকা দ দ আৰু বাইকখনো ভালকৈ নেযায় সেইবাবে অলপ দিগদাৰ হৈছিল তথাপিতো লগত লগৰ এজন লগৰ এজন গৈছিল সেইবাবে মোৰ অলপ ভাল হ'ল সি অলপ ঠেলি দিলে সহায় কৰি দিলে নিবলৈ অলপ ভাল হ'ল বাইকখন নহ'লেতো অকলে ইমান দ গাঁতৰপৰা উলিয়াবলৈয়ো দিগদাৰ হয় ন তাৰপিছত আকৌ অলপ দূৰ অলপ দূৰ যোৱাৰ পাছত আকৌ বাইকখন কিবা এটা প্ৰব্লেম দিলে ইঞ্জিনত কি দিলে ময়োতো ইমান ভালকৈ নাজানো বাইকখন অলপ প্ৰব্লেম হ'ল কিবা তাত বাইকখন নচলা হৈ থাকিলে তাৰপৰা বাইকখন তাতে ৰখিলে তাৰপৰা বাইকখনৰপৰা আমি নামি গৈ এটা ওচৰতো মানে এনেকুৱা মেকানিকৰ দোকান নাছিলে সেইবাবে পাঁচ কিলোমিটাৰমান যোৱাৰ পাছত এখন দোকান পালোঁ মেকানিকৰ আকৌ মেকানিকজনক আমি লৈ আনিছোঁ লৈ মেলি আকৌ লৈ বাইকখন চাইছে তাৰপৰা পামচাৰো ওলালে আকৌ পামচাৰ মাৰিছে মৰা পাছত বহুত সময় হৈ গ'ল তাৰপৰা ঘৰো আহিব লাগে তাৰপিছত মানুহজনক থৈ মেলি আকৌ ঘৰলৈ আহিছোঁ তাৰপৰা কিন্তু আৰু তাৰপাছত আমি আৰু আহি থাকোঁতে আকৌ তেল এদায় হ'ল তেল আনিবলৈ আকৌ গ'লোঁ খোজকাঢ়ি বাইকখন নাহেই ন তেল নাথাকিলে আকৌ বহুতো কষ্ট হ'ল বাইকখনৰ বাইকখনেও কষ্ট পালে ইমান ওখ ওখ ৰাস্তা আছিল আৰু দ দ গাঁত আছিল গাঁতবোৰত সোমাই পৰে আকৌ লগৰটোৱে ঠেলে আৰু তাতে এখন দোকানত ৰখিলোঁ চাহ তাহ খালোঁ কিবাকিবি তাৰপৰা ভাত পানীও খালোঁ আৰু তাৰপৰা অকণমান লগৰটোৰ লগতে কথা চথা পাতিলোঁ অকণমান ভিউটো ইনজয় কৰিলোঁ আৰু তাৰপাছত ঘৰলৈয়ো আহিবলৈ হ'ল সময়ো হ'ল ঘৰৰপৰাও ফোন কৰি আছে আহিবলৈ সেইকাৰণে ঘৰলৈ আহিব ল'লোঁ আৰু আহি থাকোঁতে আকৌ একেই ৰাস্তা বেয়া আকৌ সি নামিছে ঠেলিছে সেইবোৰ কষ্ট হ'ল অলপ আৰু আহিতে আহোঁতে আৰু ভোক লাগিলে ভোক লাগাৰ বাবে আমি ৰখিলোঁ দোকান এখনত তাৰপৰা দোকানখন আকৌ চাহ তাহ খাই মেলি ঘৰলৈ উভতিলোঁ আৰু গৈ ভাল লাগিলে কাৰণ পাহাৰৰ জেগা এনেও গৈ ভালেই লাগে তাৰপৰা পাহাৰৰ ৰাস্তাবোৰতো ভাল কৰিব লাগে অলপ কাৰণ ৰাস্তাবোৰ ভাল কৰিলে মানুহো যাব ন এইবাবে পাহাৰৰ ৰাস্তাবোৰ ভাল কৰিব লাগে আৰু তাত ৰাস্তাবোৰ ডাঙৰ ডাঙৰ অলপ গাড়ী যায় ন সেইবাবে ৰাস্তাবোৰ মানে অলপ বহুত ডাঙৰ গাঁত গাঁত থাকে আৰু গাঁতবোৰত সেনেকুৱাই হৈছিলে আমাৰ লগৰ তাৰপৰা আৰু এদিন গৈছিলোঁ লগৰকেইটাৰ লগত এইবাৰ সৰহকৈ গৈছিলোঁ পাঁচ ছটামান লগৰ গৈছিলোঁ তাৰপিছত তেতিয়াও এনেকুৱা হৈছিলে আমাৰ দুটামানৰ বাইকখন ষ্টাৰ্টে নহয় মানে ফচি যায় বোকাত ফচি যায় আকৌ লগৰবোৰে ঠেলে এনেকুৱা বহুত প্ৰব্লেম হৈছিলে তাৰপৰা আকৌ লগৰখিনিৰ লগত গৈ থাকোঁতে গৈ থাকোঁতে আকৌ দুটা এটা ভাগৰ তেল এদায় হ'ল আকৌ লগৰটোৱে তেল বিচাৰি আনিছে গৈ পিনি দহ কিলোমিটাৰ যোৱাৰ পিছত পাহাৰতটো ইমান য'তে ত'তে দোকানবোৰো নাপায় ন সেইকাৰণে আকৌ দহ কিলোমিটাৰ যোৱাৰ পিছত তেল বিচাৰি আনিছে আকৌ ঘৰলৈ আনিছে অনাৰ পাছত আকৌ বাইকত তেল চেল ভৰাইছোঁ ভৰাই হোৱাৰ পাছত আকৌ আগৰ আৰু আগলৈ গ'লোঁ আৰু ওপৰলৈ পাহাৰৰ ওপৰত গৈ অকণমান বহি মেলি লগৰবোৰৰ লগত কথা চথা পাতিলোঁ তাৰপৰা তাতো দোকান এখন আছিলে দোকানখনত চাহ তাহ খালোঁ চাহ তাহ খোৱাৰ পিছত আৰু অকণমান আৰু একডোখৰ আগত মানে ধুনীয়া জেগা আছে সেইডোখৰ চাবলৈ গ'লোঁ তাতো বহুত ৰাস্তাটো বেয়া আছিলে তাতো তাতো একেই যেনেকুৱা প্ৰথমতে আছিলে ৰাস্তাটো বেয়া গাঁত সেইবোৰ তাতো আছিলে হ'লেও গৈ থকা গৈ আছিলোঁ আৰু লগৰ এটা পৰিলে পৰাৰ পাছত আকৌ সিও দুখ পালে বাইকখনো অলপ প্ৰব্লেম হ'ল পামচাৰ হ'ল চকা এটা মানে ঢিলা হৈ থাকিলে চেণ্ডেলো চিগি থাকিলে তাৰপৰা সেইকাৰণে আকৌ মেকানিকক বিচাৰি গৈছোঁ তাৰপৰা মেকানিকজনক বিচাৰি থাকোঁতে বিচাৰি থাকোঁতে আন্ধাৰে হ'ল আন্ধাৰ হোৱা পাছত আকৌ মেকানিকজনক আন্ধাৰ হোৱাৰ পিছত মেকানিকজনৰ মানে ওচৰৰ পালোঁ আৰু দহ কিলোমিটাৰ যোৱাৰ পিছত আকৌ মেকানিকজনক লৈ মেলি আহিছোঁ চেইনডাল টান কৰিছে মানে চিগি থাকিলে চেইনডাল খোৱাইছে খোৱা পাছত খোৱা পাছত চেইনডাল আকৌ টান চান কৰি দিছে নহ'লেতো মেকানিকজন নোপোৱাহেঁতেনতো ঘৰলেতো আহিবই নোৱাৰিলোঁহেঁতেন বাইকখন তাতে থৈ আহিবলগীয়া হ'লহেঁতেন আকৌ পামচাৰ চামচাৰ মাৰি দিছে মেকানিকজনো বহুত ভাল আছিলে আমাৰ লগত ধুনীয়াকৈ কৰি দিছে চবেইতো পাহাৰত এনেকুৱা গ'লেও নকৰে ন মেকানিকজনো ভাল আছিলে তাৰপৰা গৈ ভালেই লাগিলে কাৰণ সেইবোৰ জেগা ফুৰিব লাগে ন ৰাস্তা বেয়া হ'লেও যাব লাগে আৰু ৰাস্তা ৰাস্তাটো আজিকালিতো চব ৰাস্তাই বহুত বেয়া হৈছে ঠিক কৰিব লাগে আৰু